আমাৰ ইখিনি ফৰেষ্ট এৰিয়া হয় আমাৰ যিখিনি ফৰেষ্টৰ যিখিনি গছ বননি গছ গছনি বনাঞ্চল আমাৰ এইখিনি সুন্দৰ কৰি ৰখা হৈছে আমি এইখিনিৰপৰা আমি যথেষ্টখিনি মানে হেৰি আৰু আমি খুব মানে হেৰি অনুভৱ কৰোঁ আৰু ভাল লাগে আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ গছ গছনিৰপৰা আমি ভাল যথেষ্ট অক্সিজেন পাই আছো আৰু আমাৰ বনাঞ্চলটো খুব সুন্দৰ কৰি ৰখা হৈছে আৰু উন্নতিও হৈছে বহুত চাফ পৰিষ্কাৰ গছ গছনি লগোৱা হৈছে আমাৰ ইয়াত জীৱ জন্তু আছে কিন্তু তেনেকুৱা ধৰণৰ একো আমাক অন্যায় কৰা নাই আমাৰ ইয়াত যথেষ্ট হাতীও আছে তাৰ উপৰিও আমাৰ যিবিলাক চিটি মহা গুৱাহাটী মহানগৰীৰ যিবিলাক চিটিৰ আশে পাশে নতুনকৈ কিছুমান পাৰ্ক বনোৱা হৈছে যোৱাকালি এখন নেহেৰু পাৰ্ক এখন খুব সুন্দৰ কৰি বনোৱা হৈছে যিখন মানে খুব মানুহে মানে আনন্দ উপভোগ কৰিব গৈ পেলাই সেইবিলাকো এটা নতুন পদক্ষেপ খুব ভাল লগা কিছুমান হেৰি হৈ আছে তাৰপাছত হেঙেৰাবাৰী গণেশগুৰিৰ আশে পাশে হেঙেৰাবাৰী তাতো এখন খুব ধুনীয়া এখন পাৰ্ক বনোৱা হৈছে যথেষ্ট উন্নতি হৈছে বহুত ধৰণৰ ধুনীয়া বস্তুবিলাক তাত দিছে আৰু সৰু ল'ৰা ছোৱালী সকলোৱে গৈ পেলাই আনন্দ উপভোগ কৰিবও পাৰিব আৰু অলপমান শান্তি পাব ঠাণ্ডা ধুনীয়া কৰি সেইখন বনোৱা হৈছে তেনেকৈ মহানগৰীৰ ভিতৰতে যথেষ্টখিনি ভাল বস্তু উন্নতি হৈছে কিন্তু উলাই গ'লে দেখা পোৱা যায় সেইবিলাক তেনেকৈ আৰু ভৱিষ্যতে চাগৈ আৰু হ'বও আৰু মহানগৰীৰ কি পানী দুনি এইবিলাকটোতো আছেই য'তেই আমাৰ অসুবিধা কিছুমান আছে সেইবিলাক আমি আজিকালি সেইবোৰ চিষ্টেমো কৰিছে যেনেকৈ টয়লেট আদি কৰি পানী খোৱাপানী এইবিলাকো জেগাই জেগাই দিছে এটা সৰু টিকেট এখন কৰিবলগা হয় তেনেকুৱা ধৰণৰ টয়লেট ব্যৱহাৰ কৰিলে কিন্তু তেনেকুৱা ধৰণৰ সুবিধাবিলাকো দিছে তেনেকৈ হৈ আছে বহুত জেগাত যদিও আমি গৈ মানে কিছুমান বস্তু দেখা পোৱা নাই যদিও হৈ আছে আমি এইবিলাক খবৰবিলাক পেপাৰে পত্ৰে হওক নিউজত হওক দেখা পাওঁ আজি এইটো উদ্বোধনৰ তাৰিখ উদ্বোধন হ'ল তেনেকুৱা ধৰণৰ আৰু এনেকৈয়ে হ'ব লাগে চৰকাৰে এইবিলাক পদক্ষেপ লৈ আছে ৰাইজৰ কাৰণে গাড়ী মটৰ এইবিলাকটো সুবিধা হৈছেই আজিকালি তাৰপিছত আৰু খোৱা বোৱা এইবিলাকৰ কাৰণে ৰেষ্টুৰেণ্ট এইবিলাকটো আছেই ৰিজৰ্টবিলাকো আছে যাতায়তৰ সময়ত বাছেৰে গৈ থাকিলে গাড়ীৰে গৈ থাকিলে আমি ক'ৰবাত ৰখি পেলাই যাতে আমি অলপ কিবা খাব পাৰোঁ পানী দুনিৰেপৰা তেনেকুৱা ধৰণৰ আৰু এনেকৈ গাড়ীত গৈ থাকিলে সেইবিলাক বস্তুও আমি পোৱা যায় তেনেকৈয়ে আৰু মহানগৰীত সেইবোৰ বস্তু হৈছেই গছ গছনিৰপৰা আদি কৰি পেলাই আৰু ৰাস্তাৰ কাষে কাষে দেখা যায় গছপুলি ৰোৱা হৈছে সেইখিনিও খুব মানে ভাল হেৰি হোৱা হৈছে আৰু নতুন ৰাস্তা পদূলি হৈ আছে একেলগে দুখন তিনিখন গাড়ী যাবপৰা কৰি আমাৰ বশিষ্ঠ এৰিয়াত যিটো মানে বশিষ্ঠ চাৰিআলিৰপৰা আদি কৰি মেইন ৰাস্তাত যথেষ্টখিনি উন্নতি হৈছে অভাৰ ব্ৰিজ বনোৱা হৈছে জনসংখ্যা বাঢ়িছে গাড়ী মটৰৰ মানে হেৰিটো খুব বেছি হৈছে এক্সিডেণ্ট হয় তাৰ বাবেই এইবিলাকো সুবিধা হৈছে আৰু মানুহে অকণমান জিৰাবৰ কাৰণে গছ গছনিবিলাক পুলিবোৰ ৰোৱা দেখা যায় সেইবিলাকো ডাঙৰ হৈছে সেইবিলাকো আমি দেখি আছো গতিকে মানে গুৱাহাটী মহানগৰীৰ ভিতৰত এনেকুৱা কিছুমান উন্নতিও চলি আছে আৰু আগলৈ চাগৈ আৰু কৰি আছে হ'বগৈ চাগৈ আৰু